বৰ্তমান সময়ত আমাৰ যিসমূহ অঞ্চল সেই অঞ্চলবিলাকত যিবিলাক অসমীয়া মাধ্যমৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ অৱস্থা ভাল বুলিয়ে মই ক'ম কিয়নো আগতে যিবিলাক বিদ্যালয় গাঁও অঞ্চলৰ যিবিলাক বিদ্যালয় সেইসমূহ গাঁৱৰ ৰাইজে মিলি প্ৰতিষ্ঠা কৰে তাত তাত কি হয় কি কৰা হয় গাঁৱৰে যিসকল যিসকল মুখীয়াল সেই মুখীয়ালবিলাকে পঢ়ুৱাবলৈ লয় পঢ়ুৱাবলৈ লয় আৰু তাৰে কিছুমান চৰকাৰী হৈ যায়গৈ আৰু চৰকাৰী হোৱা চৰকাৰী হোৱাৰ পিছত চৰকাৰে বিষয় অনুসৰি বিষয় অনুসৰি উপযুক্ত শিক্ষকক নিযুক্তি দিয়ে কিন্তু যিসক যিসমূহ গাঁৱৰ বিদ্যালয় সেইসমূহ কিছুমান বেচৰকাৰী বেচৰকাৰী হৈ ৰৈ যায় আৰু ৰৈ যোৱাৰ ফলত তাত যিসকল শিক্ষক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে সেইসকলৰ ৰিজাল্ট বৰ এটা ভাল দেখিবলৈ পোৱা নাযায় কিন্তু যিসমূহ যিসমূহত যিসমূহ বিদ্যালয়ত যিসমূহ অসমীয়া চৰকাৰী বিদ্যালয় আছে মাধ্যম অসমীয়া মাধ্যমৰ বিদ্যালয় আছে সেই বিদ্যালয়বিলাকত চৰকাৰে যিহেতু উপযুক্ত শিক্ষকক নিযুক্তি দিয়ে নিযুক্তি দিয়াৰ ফলত সেই বিদ্যালয়বিলাকৰ যিসমূহ ৰিজাল্ট সেই ৰিজাল্টসমূহ ভাল দেখিবলৈ পোৱা যায় কিন্তু এতিয়া বৰ্তমান আমাৰ শিক্ষা ক্ষেত্ৰখন শিক্ষা ক্ষেত্ৰখন ব্যৱসায় ব্যৱসায়ভিত্তিক হৈ গৈ যোৱা দেখা গৈছে আৰু ব্যৱসায় ভিত্তিক হৈ যোৱাৰ লগে লগে কি হ'ল কিছুমান ব্যক্তিগত বিদ্যালয় প্ৰতিষ্ঠা হোৱা দেখা যায় হোৱা গ'লত কি হ'ল সেই বিদ্যালয়বিলাকৰ পাৰফৰ্মেঞ্চটো ভাল কৰিবৰ কাৰণে তাত তাত মানে কি কৰা হয় যে উপযুক্ত শিক্ষক উপযুক্ত শিক্ষকক নিযুক্তি দি টিউচন টিউশ্যন টিউশ্যন হিচাপে পাঠদান কৰাই শিক্ষকে কষ্ট কৰি ল'ৰা ছোৱালীক ভাল কৰিবলৈ চায় পঢ়োৱাবলৈ চায় প্ৰতিযোগীতা যিহেতু ইখন এতিয়া কি হয় বিদ্যালয়বিলাক ইখন ইখন স্কুলতকৈ সিখন স্কুল কেনেকৈ ৰিজাল্টটো ভাল কৰোঁ সেই বিষয়ত বেছি গুৰুত্বটো দিয়ে আৰু গুৰুত্বটো দিবলৈ যাওঁতে ল'ৰা ছোৱালীক মানে পঢ়াৰ ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত গুৰুত্বও দিছে যে ভাল কৰিব লাগিব আমাৰ বিদ্যালয়খন নাম হ'ব লাগিব সেইটো কাৰণে বিদ্যালয়বিলাকৰ যিসমূহ ৰিজাল্ট সেই ৰিজাল্টসমূহ ভালেই দেখিবলৈ পোৱা গৈছে সেই হিচাপত সেই হিচাপে মই ক'ব বি ক'ব বিচাৰিম যে অসমীয়া বৰ্তমান আমাৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাকৰ অসমীয়া মাধ্যমৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ অৱস্থা ভাল